হেল্ল' ধেমাজি ইলেক্ট্ৰনিক্ছ হয়নে মই যোৱা তিনিদিনৰ আগত এটা টি ভি আনিছিলোঁ টি ভিটো অলপ খেলি মেলি কৰিছে গতিকে এই ল'ৰা এজন পঠিয়াই চোৱা চিতা কৰি দিয়ক আৰু যদিহে ভাল নহয় তেতিয়া বেলেগ এটা দিয়াৰ ব্যৱস্থা কৰি দিব